হেল্ল' ম'ম' হাউচ ৰেষ্টুৰেন্ট হয়নে যোৱাকালি মই চিকেন চাউমিন অৰ্ডাৰ দিছিলোঁ ছিকেন চাউমিনখিনি খাই ইমানেই ভাল লাগিল ইমানেই সুন্দৰকৈ দিছে আপোনালোকে লগতে চাটনি আৰু চচ দিছিল চাটনিটো কি দি বনাইছে মই নাজানো ইমানেই টেষ্ট লাগিল খায়

চিকেন চাউমিন দিব পাঁচ প্লেট লগতে আৰু চিকেন ললিপপ দিব পাঁচ প্লেট আৰু চকলেট আইচক্ৰীম দিব পাঁচটা চিকেন পোলাও পাঁচ প্লেট লগতে আৰু চিকেন ম'ম' দহ প্লেট দিব

সুন্দৰকৈ দি দিলে ধৰক মোৰ কোনো হেৰি নাই ক'বলৈ কোনো কথাই নাই বাৰু

আপোনালোকে ডেলিভাৰী বয়জনৰ হাতত ৰিচিপ্তটো দি পঠিয়াব আপোনালোকে টাইমটো গধূলি চাৰে ছয়টামান বজাত দিব যাতে মই চাৰে ছটা বজাত পাই যাওঁ মই আকৌ যেন দুনাই আপোনালোকলৈ ফোন কৰিবলগীয়া কোনো কথা নাথাকে টাইমটো খালি চাৰে ছয়টা বজাত আপোনালোকে পঠাই দিব